হেল্ল' অঁ খগেন নেকি অঁ বহুত দিনৰ মুৰত ফোন কৰিলি অঁ ভালে আছোঁ ভালে আছোঁ এই কথা এটা সুধিবলৈ ফোন কৰিলোঁ এইবাৰ কি অৰুণোদয়টো মোৰ সোমোৱা নাই নহয় অঁ অঁ মোক কৈছিলে বাৰু সিদিনা অঁ মই মানে কালি বেংকত গৈছিলোঁ তাৰপিছত চালোঁ সোমোৱা নাই নহয় মই বোলো কি হৈছে সুধি চাওঁচোন তোক ঠিক আছে অঁ বুজি পাইছোঁ এতিয়া অঁ এইবাৰ তোৰ ঘৰ ঘৰতো ঘৰৰ ক্ষেত্ৰত তোৰ নামটো আহিছে ন পি এম অঁ অঁ অঁ আমাৰ গাঁৱৰ দুজনমানৰ আহিছে বাৰু

অ হয় হয় হয় হয় মোৰ আকৌ এই মাজতে বহু হয় মাজতে মানে মোৰ বহুত সমস্যা গ'ল হয় তেতিয়া ঠিকেই আছে তই এইটো এপ্লাই কৰিব লাগিব ইয়াত অঁ কিবা এটা সমস্যা অঁ হয় হয় কিবা এটা চাই হয় মোৰ মাজতে মানে বহুত সমস্যা গ'ল এই এই মাটি পত্তা ফাটিব ফালিবলগীয়া হ'ল এই মিছন বছুন্দাৰ আণ্ডাৰত অঁ এই মানে আমাৰ গোটেই পৰিয়াল ডাঙৰ পৰিয়াল যে গোটেই মাটি বাৰী মানে একেলগে আছিলে সেইখিনি মানে আৰু এজনে মানে অকমান হেৰি কৰিব চাই আছিলে কিবা তেওঁ বেয়া উদ্দেশ্য আছিলে চাগে মাটি অধিকাৰ কৰিব বিচাৰিছিলে তাৰপিছত মই মানে বহুত দিন অহা যোৱা কৰিবলগীয়া হ'ল এই অফিচলৈ ডি চি অফিচলৈ অঁ তাতে কিবা এটা কৰিব লাগিব হয় এই সেইখিনি অলপ গৈইছে বাৰু অলপ কাম আছে বাকী অঁ অঁ অঁ অঁ অঁ হয় হয় তেতিয়া মই কৰি থ'ব লাগিব হয় হয় অঁ আমাৰ আকৌ সেই ব অঁ আমাৰ সেই বৰ্তাৰ ল'ৰাটো সি এইবিলাক কৰে নহয় মূৰ্তি চুটি বনাই যে সি এপ্লাই কৰিছে অঁ শুনিছোঁ বাৰু সি

অঁ হয় নেকি অঁ পোষ্টেলযোগে আহিছে ন এতিয়া মানে ট্ৰেইনিং হ'ব নেকি সেইটো অ খুব ভাল কৰিছে দেই এইটো চৰকাৰে এতিয়া হয় হয় হয় অঁ এই দুটা টকা সৰহকৈ যে দিব সেইটো নেকি অঁ আৰু লনৰ পৰিমাণটো কম যিটো মানে হয় হয় হয় সেইটো অথনি ভাল পাব পাব অঁ হয় হয় অঁ মই এই মিটিংখনলে গৈছিলোঁ বাৰু আমাৰ ডি চি ডি চি বাইদেউ যে দি আছিলে এইবোৰ হেৰিবিলাক ফৰ্মবিলাক অঁ মই আকৌ এইটো গম নেপালোঁ এতিয়া মে পিছত আহিলে আকৌ কিবা এটা কৰিব লাগিব

অঁ আজি ফোনটো কৰি ভাল কৰিলো বাৰু দে এই মই অৰুনোদয়ৰ কথাটো গম পালোঁ মই এতিয়া যাওঁৱেই মানে অফিচলেৈঠিক আছে ঠিক আছে অ